হয় আমাৰ অঞ্চলত এনে বহুত বহুত কিবাকিবি পৰম্পৰাগত খাদ্য আছে যিবোৰ নেকি বাহিৰত নাপাই অসমতে পায় যেনেকৈ আমাৰ মহিলাসকলে ঢেঁকী ঢেঁকীত খুন্দা পিঠা বৰা চাউল এইবিলাক বাহিৰৰ মানুহে চিনি নাপায় আৰু হোটেলত এইখিনি নবনায় কিন্তু আমাৰ ঢেঁকীত খুন্দি বিনা পানীত পানী নিদিয়াকৈ আমাৰ তিলপিঠা বনায় ঘিলাপিঠা বনায় তেলত বনায় তেলপিঠা বনায় বহুতো কিবাকিবি বনায় কিন্তু এইবিলাক হোটেলত বনাব নোৱাৰে কিন্তু খাদ্য বুলি ক'লে এতিয়া ধৰি লওক আমাৰ অসমত পঁইতা ভাতটো কোনো চিনি নাপায় বাহিৰত পঁইতা ভাত চিনি নাপায় আমাৰ অসমত অসমীয়া মানুহবিলাকে বিশেষকৈ খাই গৰমদিনত কিন্তু খায় খোৱাৰ কাৰণে আমাৰ পঁইটা ভাতটোৱে আমাৰ পেটৰ অসুখ নকৰে গেছ ভাল হয় আমি সৰুৰ পৰা তেনেকৈ আমাৰ মা দেউতাহঁতে শিকালে সেইবিলাক আমি খাওঁ মাজে সময়ে আলু পিটিকা বেঙেনা পিটিকা মাছ পিটিকা মাছ খৰিকাত দিয়া এইবিলাক বস্তু হোটেলবিলাকত সাধাৰণতে পোৱা নাযায় কিন্তু বাহিৰৰ মানুহে পৰ্যটকসকলে আহি এইবিলাক আমাৰ থলুৱা খাদ্য খাই বহুতেই ভাল পায় যেনেকৈ গাহৰি গাহৰি মাংস গাহৰি মাংস বইল থাকে বাঁহগাজৰ লগত বনোৱা থাকে আকৌ লাইপাতৰ লগত বনোৱা থাকে আমাৰ এইফালৰ আমাৰ যিবোৰ আদিবাসী আদিবাসী নহয় এই ধৰক পাহাৰীয়া জেগাত বেছিকৈ পোৱা যায় আমাৰ অসমৰ অসমত অসমীয়া মানুহে এইবিলাক ৰান্ধে কিন্তু হোটেলত তেনেকৈ আমাৰ অসমীয়া মানুহে যিবিলাক বনাই তেনেকৈ বনাব নাজানে আমাৰ তেল নিদিয়াকৈ বইল গাহৰি মাংস বনাই বইল কুকুৰা মাংস বনায় চব সকলো বস্তু আমাৰ ইয়াতে খাই বইল যেনেকৈ মানে একো তেলো নিদিয়াকৈ মচলা নিদিয়াকৈ বইল খোৱা খাদ্যখিনি বাহিৰৰ পৰা যিবিলাক পৰ্যটক আহে তেওঁলোকে থলুৱা খাদ্যটো বেছি ভাল পায় আৰু স্থানীয় লোকৰ এইবিলাক ঘৰতহে ব বনাব পাৰে বহুতো বস্তু আছে এনেকুৱা যিবিলাক নেকি বাহিৰৰ মানুহে তেনেকৈ হোটেলত খাই পোৱা নাই গতিকে আমাৰ যিখিনি ঘৰত বনোৱা বস্তু আছে কিছুমান বস্তু হোটেলত সেইবিলাক বস্তু বনাব নোৱাৰে পোৱা যায় কিন্তু বনাব নোৱাৰে সেয়া ৰন্ধা প্ৰস্তুতকৰণ যেনেকৈ যেনে ধৰি লওক আমাৰ তিলপিঠাটো তিলপিঠা নাৰিকল পিঠা এইটো কেতিয়াও বেলেগত হোটেলত বা বেলেগ মানুহে বেলেগ জাতিৰ মানুহে বনাব নাজানে আৰু সেইটো এক্সোৱেলি পানী নিদিয়াকৈ আমি ঢেঁকীত খুন্দি ধৰক প্ৰথমতে আমি তিয়ালোঁ তাৰপিছত আমি পানীখিনি নিয়ৰ কৰিলোঁ তাৰপাছত আমি ঢেঁকীত খুন্দিলোঁ খুন্দাৰ পাছত আমি ধুনীয়াকৈ চালি পেলাই ঢাকি থ'লোঁ তাৰপাছত আমি তাৱা দিলোঁ তাৱাত আমি লাহেকৈ পিঠাখিনি দি হেতাৰে মানে গুড়ি এই কৰি গোল কৰি তাৰপাছত আমি নাৰিকল বা চেনিৰ লগত দি বা ইয়াতে বাদাম তাদামো দিব পাৰে তিলপিঠা তিল খুন্দিব লাগে তিলো আৰু গুৰ লগত দি পেলাই সেইটো যিটো তিলপিঠা বনাই সেইটো বহুত মানুহে বেলেগ মানুহে অসমীয়া মানুহৰ বাহিৰে বেলেগ মানুহে সাধাৰণতে নাজানে আৰু খাই কিন্তু বহুত মানে সোৱাদ আছে সেইটো বহুত মানুহে খাব বিচাৰে যিটো তেলপিঠা সেইটো মানে অঁ অলপ বৰা চাউলৰ পিঠা আৰু অলপ বৰা চাউল আৰু অলপ ভাত খোৱা চাউল দুয়োটা মিলাই মিক্স কৰি খুন্দে খুন্দাৰ পাছত গুড়িখিনি চালি তাৰপাছত আকৌ তেল গৰম কৰে তাৰপাছত এইটো পিঠাটো লাডু লাডু কৰি পানী দি সানি আৰু গুৰ দি পেলাই সানি পেলাই তেনেকৈ বনাই লাডু লাডু কৰি চেপেটা কৰি পেলাই বনাই সেইটো ঘিলাপিঠা এনেকৈ ঘিলাপিঠা বুলিও কয় তেলপিঠা বুলিও কয় তেনেকৈ বনায় কিছুমান এতিয়া ধৰক পিঠা আমাৰ যিটো মানে আমি নামঘৰত দিওঁ আমি মিঠৈ বুলি কোৱা যায় সেই মিঠৈটো খোৱা ভাত খোৱা চাউলৰ হয় সেই মিঠৈটো বনাবলৈ ধৰক টেষ্ট বহুত টেষ্টি হয় খাবলৈ বহুত সোৱাদ হয় সেই পিঠাটো খুন্দিব লাগে খুন্দাৰ পাছত নাৰিকলৰ গুড়া কৰি তাত মিক্স কৰি পেলাই গাখীৰ আৰু চেনি দি ভালকৈ সানি আধাঘণ্টা একঘণ্টা থৈ দিব লাগে তাৰপাছত আমি লাডু লাডু কৰি আমি নামঘৰত সেই মিঠৈটো দিওঁ আৰু সেই মিঠৈটো খাই সকলোৱে প্ৰসাদৰ লগত বহুতেই ভাল পায় আৰু এটা আছে পকা মিঠৈ সেইটো হ'ল কেঁচা মিঠৈ আৰু এটা পকা মিঠৈ পকা মিঠৈটো হ'ল আমাৰ ধৰক পিঠাখিনি গুৰ পিঠাখিনি গুৰ আৰু এই পিঠাখিনি গুৰৰ লগত যেতিয়া গুৰটো উতলাব সেইটো গৰম হ'ল ফেন উঠিলে তাৰপাছত পিঠাগুড়িখিনি দি দিলে ভাত খোৱা চাউলৰ হয় সেই পিঠাগুড়িখিনি তাৰপিছত দিয়াৰ পাছত সেইখিনি অকণমান দেৰি লৰাৰ পিছত গৰমে গৰমে সেইটো লাডুটো বনাব লাগে সেইটো হ'ল পকামিঠৈ গতিকে সেইটো খায়ো বহুত সোৱাদ হয় আৰু সকলোৱে এইটো খাব বিচাৰে বহুত মানুহে আমাৰ নামঘৰলৈ বহুত জাতিৰ জাতি ধৰ্ম মানে নিৰ্বিশেষে আমাৰ নামঘৰলৈ যায় সেই পিঠাটো খাব সেই পিঠাটো খাবলৈকে মানুহে সকলোৱে আশা কৰি থাকে আমাৰ অসমীয়া মানুহবিলাকে নামঘৰত এইটো সাধাৰণতে পৰম্পৰাগত হিচাপে চলি আছে প্ৰসাদৰ লগত প্ৰসাদ এতিয়া নামঘৰত সাধাৰণতে অন্য বাৰত আমি প্ৰসাদ খাই ভাল নাপাওঁ কিন্তু ভাদ মাহত আমাৰ নামঘৰত সদায় প্ৰত্যেক নামঘৰতে অসমত প্ৰসাদ থাকেই সেই প্ৰসাদটো বহুত মানুহে খায় বহুত মানুহে ভাল পায় আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী হয় মগু দিয়ে বুট দিয়ে নাৰিকল দিয়ে কল দিয়ে ফল মূল দিয়ে এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বুলিয়ে ভাবোঁ আৰু সকলোৱে খাই ভাল পায় আৰু বহুত সেইটো সময়ত ভাদ মাহত আমাৰ প্ৰসাদখিনি বহুত সোৱাদ হয় আৰু